আমাৰ সমাজখনত আমিতো হিন্দু ধৰ্মাৱলম্বীৰ লোক হয় মই আনৰ সমাজত কেনেকৈ চলিছে সেইটো ক'ব নোৱাৰোঁ কিন্তু আমাৰ সমাজখনত দুটা দিশ হৈছে এটা খুব ভাল ধৰণে আগবাঢ়িছে আৰু এচাম মানুহ খুব বেয়া ধৰণে গুচি গৈছে আমাৰ আগৰ সমাজখনত আমাৰ ককা দেউতাহঁতৰ দিনত আমি দেখি আহিছোঁ ককা দেউতাহঁতৰ দিনত মানে এই ৰাগীয়াল বস্তুবিলাক খুব খুব কম ব্যৱহাৰ কৰিছিলে আমাৰ দে ককাহঁতে মানে ভিতৰত সোমাবলৈকে নিদিছিলে সেই ৰাগীয়াল বস্তুসমূহ বিশেষকৈ মদ আমাৰ এই গাহৰি কুকুৰা এনেধৰণৰ বস্তুবোৰ ভিতৰত নুসুমায় নাখায়ো নুসুমায়ো সেইবিলাক নুপোহেও গতিকে সেইখিনি সময়ত মানুহবিলাকৰ খং ৰাগবিলাকো খুব কম দেখা পাইছিলোঁ কিন্তু বৰ্তমান সেই সমাজখনৰ তুলনাত আজি তাৰে সকলোৱে নহয় তাৰে কিছু সংখ্যক লোকে খুব বিপথে পৰিচালিত হৈছে মদ খাবলৈ শিকিছে মদ ভাং এইবিলাক চব ধৰণৰ বেয়া বস্তুবিলাক খাবলৈ শিকিছে তাৰ কাৰণে মানে কিছুমান সৰু সৰু ল'ৰা ছোৱালী খুব বিপথে পৰিচালিত হৈছে আমাৰ সেই ওচৰৰ গাঁৱত কিছুমান ল'ৰাটো এনেকুৱা দেখিছোঁ মানে সেই বেয়া বস্তু খাই পিনি স্কুললৈও নোযোৱা অৱস্থা এনেকুৱা হৈছে এনেকুৱা হোৱাটো খুব বেয়া কথা গতিকে ভা ডাঙৰবিলাকে সদায় সেইটো লক্ষ্য কৰিব লাগে ওচৰ চুবুৰীয়াই লক্ষ্য কৰিব লাগে যিকেইজনে ভাল দিশত আছে তেওঁলোকে অন্ততঃ সেই দেখি থকা অৱস্থাত ল'ৰাকেইটাই যদি বেয়া কৰিছে তাক মানে ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ আৰু এনেতো ভা বেয়া মানুহৰ সংখ্যাতকৈ ভাল মানুহৰ সংখ্যাই বেছি আমাৰ ধ ধৰ্মত সেইকাৰণে ইমান বেছি বেয়া হৈছে বুলিও ক'ব নোৱাৰি তথাপিও মানে আগৰ তুলনাত এতিয়া আমাৰ গাহৰি হাঁহ কুকুৰা প পুহি মানে মানুহবিলাকে স্বাৱলম্বী হৈছে এই ক্ষেত্ৰত মানে ইমান পুহিছে বা খাইছে বুলি বেয়া বুলিও ক'ব নোৱাৰি কিন্তু তাক যদি সঠিকভাৱে খোৱা যায় বা সঠিক ব্যৱহাৰ কৰা যায় তাত কোনো অপকাৰ হৈছে বুলিও ভাবিব নোৱাৰি গতিকে কোনটো দিশ ভাল কোনটো দিশ বেয়া নিজে যদি চাই পিনি ঠিকমতে চলা যায় তেতিয়াহ'লে ইয়াত কোনো অপকাৰ নহ'ব সেয়াহে পৰিৱৰ্তনৰ দিশৰ ফালে আগতকৈ এতিয়া সেই আমাৰ নামঘৰৰ আদি নামঘৰ সেই ধৰ্মানুষ্ঠান ধৰ্মীয় অনুষ্ঠান ধৰক নামঘৰ আগতে খেৰৰ আছিলে এতিয়া সেই নামঘৰবোৰ অলপ উন্নত হৈছে আগ এতিয়া সেই পানী পৰা নামঘৰ নাই ধৰক আগতে সেই খেৰীৰ নামঘৰ আছিলে পানী চানী পৰি থাকে অলপমান চাফ চিকুণটো বেয়া হৈছিলে আজিকালি মানুহবিলাকে সেইখিনি হ'বলৈ নিদিয়া অন্ততঃ চৰকাৰেও সেইখিনি সুবিধা কৰি দিছে ৰাইজৰ পুঁজিৰ পৰা নামঘৰ মঠ মন্দিৰবিলাক সুন্দৰ জাক জমকীয়া কৰিছে জাক জমকীয়া নামঘৰটোত মানুহবিলাকে গৈও ধৰ ভাল লাগে দেখি ভাল লাগি থকা এটা পৰিৱেশত থাকিও ভাল লাগে গতিকে আমাৰ নামঘৰৰ ধৰ্মীয় অনুষ্ঠান নামঘৰটো বৰ ধুনীয়াকৈ আমি সজাই পৰাই ৰাখিছোঁ আমাৰ চাৰিওফালে ফুল আগতে সেই ভঙা চিঙা নামঘৰটো আৰু এতিয়া নাই এতিয়া সেই ধুনীয়াকৈ চবফালে ফুল চুল ৰাখিছে ৰাখি দিয়াৰ কাৰণে মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে আহিও ভাল পায় কিবা এটা অনুষ্ঠান হ'লে ধৰক আহি তাতে কিবা এটা কৰিবলৈও ভাল পায় সেইকাৰণে সকলোৱে আহে চাগে সেই বুলি মই ভাবিছোঁ আগতে আগতেতো এইবিলাক নাছিল যদিও মানুহবিলাকে বেছি আগবঢ়া নাছিলে ইমান পঢ়া শুনা নাছিলে আগৰ মানুহবিলাকে এতিয়া এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈও অকণমান আগবাঢ়ি যোৱা যেন দেখিছোঁ চকুৰ আগতে